মোৰ প্ৰিয় সাহিত্য়িক বুলি ক'বলৈ গ'লে অসমৰ সাহিত্য়জগতৰ প্ৰাণ প্ৰতিষ্ঠা পক শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নাম স্মৰণ কৰিবই লাগিব প্ৰথমতে মাধৱ গুৰুজনাৰ নাম স্মৰণ কৰিব লাগিব দুইজনে অসাধাৰণ সাহিত্যিক অসমীয়া জাতিৰ ইয়াৰ পিছতে আৰু বহুতো সাহিত্য়িক আছে লক্ষ্মীনাথ বেজবৰুৱা পদ্মনাথ গোহাঞি বৰুৱা তাৰ পিছত আহিলে চন্দ্ৰকুমাৰ আগৰৱালা নিৰ্মল প্ৰভা বৰদলৈ

শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নাম স্মৰণ আমি পাহৰিব নোৱাৰোঁ তেখেতক আমি জাতি গঠনত যিধৰণে অসমীয়া জাতিটোক আগবঢ়াই নিয়াত ভাষা প্ৰতিষ্ঠা কৰি থৈ গৈছে সেই ভাষাৰ ওপৰত আজিও আমি তেখেতক সাৱলীল সাহিত্য়িক বাক্য় গঠনৰ প্ৰক্ৰিয়া উপলব্ধি কৰি আমি শেষ কৰিব নোৱাৰোঁ সেইদৰে মাধৱ গুৰুজনাৰ ভাষাৰ যি লালিত্য় সৌন্দৰ্যতা এইখিনি আমি পাহৰিবই নোৱাৰোঁ গতিকে দুইজনা সাহিত্য়িক শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ভাগৱত দশম লগতে কীৰ্তন সুন্দৰ ৰূপত

ৰচনা কৰি তেখেত সকলে আমাৰ অসমীয়া জাতিক দি থৈ গৈছে

সকলক আমি স্মৰণ কৰিবই লাগিব তাৰ লগতে শংকৰদেৱে আৰু মাধৱদেৱে দুইজনাই ধৰ্মীয় পুথি ভাগৱত আৰু কীৰ্তনত শিশু কৃষ্ণ আৰু মাক যশোদাৰ যি চৰিত্ৰ পৰিবেশন কৰিছে সেই চৰিত্ৰ দুটা সদায় আমি মনত ৰাখিব লাগিব এই চৰিত্ৰ কেইটাৰ প্ৰধানতঃ হ'ল শিশু কৃষ্ণই মাক যশোদাক যেনে ধৰণে আমনি কৰিছে বা দেখুৱাইছে বৰ্ণনা কৰিছে সেইমতে গোপীসকলক তেওঁ বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰে ধেমালি ধুমুলা কৰি সময় বান্ধত নাথাকি গোপীসকলকো আমনি কৰিছে এনেধৰণৰ শিশু কৃষ্ণৰ যি চৰিত্ৰ তেওঁ প্ৰকাশ কৰি দেখুৱাইছে লগতে মাক যশোদাক যিমানখিনি আমনি কৰিছে গোৱালীসকলক কৰিছে তাৰোপৰি আপোনাৰ মাক যশোদাৰ যিখিনি ধৈৰ্য্য় মাক হিচাপে শিশু কৃষ্ণই যথেষ্টখিনি আমনি কৰাৰ পিচতো তেওঁ মাক হিচাপে সহ্য় কৰি গৈছে গতিকে মাকৰ ধৈৰ্য্য় গুণটো আমি মানিব লাগিব আৰু এই কাৰণেই শিশু কৃষ্ণৰ যশোদাৰ চৰিত্ৰটো ভাল লাগে আৰু মাকৰ ধৈৰ্য্য়ৰ গুণটো শলাগিবলগীয়া